আত্মসহায়ক গোটৰ ওপৰত আপোনাৰ মতামত আত্মসহায়ক যিহেতু সকলো মহিলাসকলৰ এটা নিজৰ এটা তেওঁলোকে নিজৰ গঠন এটা তেওঁলোকে সৃষ্টি কৰে ত' ইয়াত কেইজনীমান মহিলা থাকে তেওঁলোকৰ হিচাপত কাম কৰে আৰু তেওঁৰ এই আত্মসহায়ক গোটত সকলো যিমান আত্মসহায়ক গোট খোলে তেওঁলোকৰ নিজৰ নিজৰ এটা নাম দিবলগীয়া হয় আৰু তেওঁলোকে বেংকত এটা নিজৰ গঠনৰ এটা একাউণ্ট এটা খুলিবলগীয়া হয় পইচাৰ লেনদেনৰ কাৰণে ত' ইয়াত মা মহিলা কেইজনীয়ে নিজৰ নিজৰ পইচা ইনভেচ কৰি পেলাই তেওঁলোকে কাম খটুৱাই তেওঁলোকৰ মেইন ইয়াত প্ৰফিটটো হৈছে সুত তেওঁলোকে সুতৰ ওপৰত কাম কৰে যত যিমান আত্মসহায়ক গোট আছে আমাৰ ইয়াত প্ৰত্যেকজন সুতৰ ওপৰত কাম কৰে

তেওঁলোকে চৰকাৰৰ সকলো সা সুবিধাখিনি ল'বৰ কাৰণে

ইয়াত তেওঁলোকৰ সুবিধাৰ বাবে চৰকাৰে বহুতখিনি সুবিধা আগবঢ়াই দিয়ে তেওঁলোকক বৰ্তমান বিজেপি চৰকাৰে সকলো আত্মসহায়ক গোটৰ মেইন উপদেষ্টাসকলক মেইন আৰু তেওঁলোকক সকলোখিনি সহায় কৰে গাড়ীৰ পৰা আদি কৰি তেওঁলোকক ইয়াৰ পৰা তাত তাৰ পৰা ইয়াত যাবৰ কাৰণে সুবিধাখিনি কৰি দিছে আৰু ইয়াৰ পৰা সকলো মানুহে সেই আত্মসহায়ক গোটৰ পৰা য'ত যোনে আত্মসহায়ক গোটটো খুলিছে প্ৰত্যেকজন মানুহে তেওঁৰ পৰা তেওঁলোকৰ পৰা সুতত পইচা উলিয়াব পাৰে আৰু সেই সুতৰ পৰাই আত্মসহায়ক গোটটো আগবাঢ়ি যায় প্ৰত্যেখন গাঁৱত বা প্ৰত্যেকখন চহৰত প্ৰত্যেকটা এলেকাত নিজৰ নিজৰ আত্মসহায়ক গোট আছে বা সকলোৱে আত্মসহায়ক গোট এটা সংগঠন খুলিব পাৰে এই ক্ষেত্ৰত ৰাইজৰ বহুতখিনি সুবিধা হয় আৰু ইয়াৰ লগতে মহিলাসকলখিনিও স্বাৱলম্বী হোৱাত সহায় পায় এইটো ক্ষেত্ৰত আমাৰ চৰকাৰে বহুতখিনি তেওঁলোকক সা সুবিধাৰ জৰিয়তে আগবঢ়াই নিছে আৰু আগলৈও নিব আত্মসহায়ক গোটৰ ফালৰ পৰা